অ হেল্ল' অশোক হেল্ল' অশোক অঁ অঁ অঁ শুনিছ ন হেৰি নহয় পৰহিলৈ দেওবাৰ যে মাছ মাৰিব তই গম পাইছ নাই ভেৰভেৰি বিল আচ্চা হেৰি নহয় তোৰ পলহ আছে ভাল আচ্চা এতিয়া ডাঙৰ কথা হ'ল নহয় মোৰ পলহো নাই মানে এতিয়া জালো নাই পলহ এটা বিচাৰি বিচাৰিব লাগিব অ' পলহ এটা ক'ত পাম বাৰু এইখিনিত কাৰোবাৰ ঘৰত আছে নেকি গম পাৱনে হয় নেকি ভালেই নে অঁ আচ্চা ঠিক আছে তেতিয়াহ'লে অঁ অঁ অঁ অঁ অঁ ঠিক আছে মই বাৰু বিচাৰি চাম আচ্চা পলহটো পালে ভাল হ'ব পলহটো পালে যাম দুয়োটা যাম হাঁ আৰু আৰু আৰু ইহঁতকো সুধিবিচোন এই বৰুৱা বাপহঁত যায় নেকি সুধিবিচোন ভাগৱতী বাবু যায় নেকি সুধিব মাছ মাৰিবলৈ গোটেইকেইটা একেলগে গ'লে ভাল লাগিব অঁ অঁ অঁ তাত জানো গম পাইছেনে নাই

অঁ অঁ একেলগে গ'লে মানে ভাল লাগিব গোটে অঁ গোটেই অঁ তাকে অঁ বেছি ভাগ নহয় আমি গোটেইকেইটা যাম আৰু একেলেগে আৰু ধৰক কোনোবাই নাপালে আমি যি কোনোবাই পালেও আমি গোটেইকেইটাই ভগাই খাব পাৰিম গম পাইছ নে অঁ অঁ অঁ অঁ অঁ অঁ ভগাই পিটাই ভগাই পিটাই খাম আৰু কাৰণ আমি কেইটাই হয় নহয় হেৰি হেৰি হেৰি কৰিবি যদি যা খবৰটো কৰিবিচোন আৰু এই অতুলকো এবাৰ খবৰটো কৰিবি

অঁ ঠিক আছে ঠিক আছে তেতিয়া খবৰখিনি কৰিবি আলোচনাটো কৰি লৈ মানে গোটেইকেইটা আমি একেলগে যাম দেই

এ গ'লেতো আৰু নটা মানত যাবই লাগিব অঁ ঠিক আছে তে তই খা খবৰ কৰিবি দেই অঁ অঁ মই মই পলহটো বিচাৰি লওঁ ঠিক আছে ঠিক আছে অঁ ঠিক আছে অঁ অঁ